আপুনি অলপ নিজৰ বিষয়ে আমাক জনাওকচোন আৰম্ভণিৰে পৰা হয় মোৰ নামটো জয়ন্ত মেধি মই এনেই মোৰ জন্ম বৰপেটাত হয় বৰপেটাৰ ভৈৰাপাৰা গাঁৱত কিন্তু সৰুৰে পৰা মই ইয়াতে ডাঙৰ দীঘল হৈছোঁ গুৱাহাটীত চ' গুৱাহাটী লিচুবাগানত মই থাকোঁ ইয়াতে আমাৰ অট'ষ্টেণ্ডৰ কাষত আমাৰ ঘৰটো হয় চ' সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল হোৱা স্কুলিং মই ইয়াতেই কৰিছোঁ মই মেট্ৰিক পাছ কৰিলোঁ টু থাউজেণ্ড এন ফিফটিন টু থাউজেণ্ড এন ফিফটিনৰ পিছত মই এইছ এছ কৰিলো ইয়াতে দেন মই গ্ৰেজুৱেচন কৰি পেলাই গা গ্ৰেছুৱেচনটো মই বি এ কৰিছোঁ ইংলিছত চ' ইংলিছত গুৱাহাটী ইউনিভাৰ্চিটীৰ আণ্ডাৰত মই গ্ৰেজুৱেচনটো কৰিলোঁ গ্ৰেজুৱেচনটো কৰি উঠি পেলাই মই এম এ কৰিছিলোঁ মানে ষ্টাৰ্ট কৰিছিলোঁ ষ্টাৰ্ট কৰি মই কেইটামান এক্জাম দিলোঁ বাট মোৰ শেষলৈকে এক্জাম কেইটা ক্লিয়াৰ নহ'ল সেইটো দিয়া নহ'ল ফৰ চাম ইছ্যুজ কাৰণ মই জবত জইন কৰিলোঁ জবত জইন কৰা কাৰণে মোৰ সেইটো পঢ়াৰ হেৰিটো অলপমান কমি আহিল চ' কমি অহাৰ কাৰণে মই সেইটো অলপমান দুখনমান পেপাৰ মোৰ দিবৰ কাৰণে ৰৈ গ'ল চ' সেইটো কাৰণে মোৰ প'ষ্ট গ্ৰেজুৱেচনটো কমপ্লিট নহ'ল চ' প'ষ্ট গ্ৰেজুৱেচনটো মোৰ তেনেকৈ ৰৈ গ'ল চ' সেইটো কমপ্লিট কৰা নহ'ল আৰু দেন মই ইয়াতে মেডিকেল ৰিপ্ৰেজেনটেটিভৰ যিটো কোচিং ইনষ্টিটিউট্চ থাকে মই তাতে এডমিচন লৈছিলোঁ মেডিকেল ৰিপ্ৰেজেনটেটিভ হিচাপে কাম কৰাৰ কাৰণে চ' মই ইয়াতে থাকি পেলাই তাতে মই কোচিং কৰিছোঁ মেডিকেল ৰিপ্ৰেজেনটেটিভৰ কাৰণে কি কি দৰকাৰী হয় চ' সেইবিলাক গোটেইবিলাক বস্তু মই তাতে শিকি পেলাই চ' তাৰ পিছত মই ইণ্টাৰভিউ দিছিলোঁ মেডিকেল ৰিপ্ৰেজেনটেটিভৰ কাৰণে চ' মই সেইটো ক্লাছ কৰিছিলোঁ দুমাহ তিনিমাহ দুমাহ তিনিমাহ কৰাৰ পিছত মই মেডিকেল ৰিপ্ৰেজেনটেটিভৰ কাৰণে এটা সৰু ক'ম্পেনীৰ কাৰণে মোক ইণ্টাৰভিউ দিবলৈ পঠাইছিল মোৰ সেই ইনষ্টিটিউচনৰ পৰা চ' সেইটো সময়ত মই মোৰ ফাৰ্ষ্ট ইণ্টাৰভিউ ফে'চ কৰিছোঁ মেডিকেল ৰিপ্ৰেজেনটেটিভ হিচাপে চ' সেইটো ইণ্টাৰভিউ মই দিলোঁ দিওঁতে মই চিলেক্ট হ'লো সেইটো ইণ্টাৰভিউত চ' তাৰ পিছত মোক নেক্সট ৰাউণ্ডৰ কাৰণে মাতিছিল সেইটোত মানে নেক্সট ৰাউণ্ড ইণ্টাৰভিউৰ কাৰণে চ' সেইটোৰ পিছত মই নেক্সট ৰাউণ্ড ইণ্টাৰভিউ মই দিব গৈছোঁ কেইদিনমান পিছত যিদিনাখন ইণ্টাৰভিউ আছিল সেইদিনাখন মোৰ দাদাৰ বিয়াও আছিল যিদিনাখন মোৰ ফাৰ্ষ্ট জবৰ কাৰণে ইণ্টাৰভিউ দিব গৈছোঁ চ' মই সেইদিনাখন ইণ্টাৰভিউ দি পেলাই এপ্ৰক্সিমেটলি নাইন টু টেন মানত নৰ পৰা দহ বজাৰমানত মই ফ্ৰী হৈছোঁ ইণ্টাৰভিউটো দি পেলাই চ' দিয়াৰ পিছত ফ্ৰী হোৱাৰ পিছত মই তাৰ পৰা চিধা চিধি বিয়ালৈ গৈছিলোঁ এতিয়াও এতিয়াও মোৰ মনত আছে সেইবিলাক কথা চ' দেন সেইটোৰ পিছত মই ফাৰ্ষ্ট জব যিটো আছিল মোৰ তাতে জইন কৰিলোঁ এজ এ মেডিকেল ৰিপ্ৰেজেনটেটিভ চ' সেইটো কোম্পানীত মই কাম কৰিছিলোঁ ছয়মাহ কাম কৰিছিলোঁ কাৰণ ছেলাৰি মই যিমানখিনি বিচাৰি আছিলোঁ সিমানখিনি প্ৰভাইদ হোৱা নাছিল ছেলাৰি চ' সেইটো কাৰণে কেইমাহমান কৰি উঠি মই বেলেগ মেডিচিন কোম্পানীত জইন কৰিলোঁ চ' বেলেগ মেডিচিন কোম্পেনীত জইন কৰাৰ পিছত মোৰ যিখিনি এক্সপেক্টেদ ছেলাৰি আছিল সেইখিনি প্ৰভাইদ হৈছিল তাতে চ' মই এইটো কোম্পানীতে কন্টিনিউ কৰিলোঁ চ' এজ এ মেডিকেল ৰিপ্ৰেজেনটিটিভ মই গুৱাহাটীত কৰি মানে ফিল্ড জব আছিলে মোৰ চ' এজ এ মেডিকেল ৰিপ্ৰেজেনটেটিভ মই ডক্টৰ ভিজিট কৰিছিলোঁ দেন ফাৰ্মাচিজ ভিজিট কৰিছিলোঁ দেন মই ষ্টকিজ ভিজিট কৰিছিলোঁ টু মেক দা প্ৰডাক্টচ এভেলেবল ইন দা ফাৰ্মাচী চ' সেইটো হিচাপত মোৰ জবটো চলিছিল চ' চব ভালেই চলি আছিল জবটো মই কৰি আছিলোঁ ভালকৈ দেন যেতিয়া মই এদিন ঘৰত গৈ আছিলোঁ ঘৰত গৈ থাকোঁতে এটা ৰাষ্টাত মোৰ এটা এক্সিডেণ্ট হ'ল কাৰণ ৰাস্তাত এটা কিবা পৰি আছিল যিটো মই দেখা নাছিলোঁ ফ্ৰণ্টতে পৰি আছিল চ' তাৰ ওপৰেৰে মোৰ গাড়ী উঠি গ'ল চ' গাড়ী উঠি গৈ পেলাই মোৰ এক্সিডেণ্ট হৈছিল সৰুকৈ এটা সৰু নহয় ভালেই এক্সিডেণ্ট ডাঙৰ এক্সিডেণ্ট হৈছিল এইটো চ' সেইটো এক্সিডেণ্টত মোৰ অলপমান হাৰ্ট হৈছিল দেন সেইটো কি হ'ল মোৰ ভৰিখন বহুত দুখ পাইছিলোঁ ভৰিখনত আৰু গাড়ীখনো মোৰ বহুত ডেমেজ হৈছিল দেন মই যেতিয়া কোম্পেনীত কল কৰি পেলাই এক্সিডেণ্টটোৰ কথা ক'লো এক্সিডেণ্টটোৰ কথা কোৱাৰ পিছত সিহঁতে ইমান গুৰুত্ব নিদিলে কথাত সিহঁতে মোৰ পৰা প্ৰুফ খুজি আছিল যে এক্সিডেণ্টটো হৈছে নে নাই তুমি সঁচাই কৈছা নে মিচাই কৈছা দেন ফৰ দিছ কাইণ্ড অফ থিঙ্গছ আই ওৱাজ চো এংগ্ৰী দেট আই টল্ড দেম কি মই আৰু জব নকৰোঁ তহঁতৰ তাতে মই এক্সিডেণ্ট হৈ ইফালে পৰি আছোঁ ঘৰত আৰু তহঁতক প্ৰুফ লগা হৈছে ফটো দিবলগীয়া হৈছে হৈছে নে নাই চ' দিছ ওৱাজ এ ভেৰি ৰং বহুত ভুল কৰিছিলে তেখেতসকলৰ পৰা সেইটো চ' সেইটো বস্তু মোৰ ইমান পছন্দ নহ'লে চ' মই তেনেকে সেইটো জব এৰি দিছিলোঁ ফৰ মেডিকেল ৰিপ্ৰেজেনটেটিভৰ দেন মই তাৰ সেইটো সময়ৰ পৰা মই সেইটো সময়ৰ পৰা বেলেগ জব বিচাৰিছিলোঁ বেলেগ জব বিচাৰি পেলাই মই মই আই চি আই চি আইত এটা জব পালোঁ আই চি আই চি আইত জব কৰি থাকোঁতে

মই এজ এ ফোন বেংকিং অফিচত মই কাম কৰিছিলোঁ তাতে চ' সেইটো দেট ওৱাজ এ গুড ফে'জ আই চি আই চি আই বেংক কাম কৰোতে চ' সেইটো সময়তে মোৰ বহুত ফাইনেঞ্চিয়েল ন'লেজ বেংকৰ প্ৰডাক্টছ দেন এফ দিজ আৰ ডিজ দেন ইন্ভেষ্টমেণ্ট চ' বহুতবিলাক নতুন বস্তু মই তাতে শিকিলোঁ বহুত কাষ্টমাৰক প্ৰব্লেমৰ ছল্যুছন দিলোঁ মই বহুত ন'লেজ বাঢ়িলে মোৰ ফাইনেঞ্চিয়েল চেক্টৰত চ' তেনেকৈ বহুত দিন কৰিলোঁ মই আই চি আই চি আই বেংকত দেন ফ্ৰম দেট টাইম আই হেভ ষ্টাৰ্টেদ মাই ইনভেষ্টমেণ্ট জাৰ্ণি অলচ' মই ছেয়াৰ্চ কিনিলোঁ মিউছুৱেল ফাণ্ডত মই ইন্ভেষ্ট কৰিলোঁ মই আই পি ও কিনিলোঁ চ' বহুত বস্তু হ'ল সেইখিনি সময়ত দেন সেইখিনি কৰাৰ পিছত এনেকৈ কণ্টিনিউ হৈ থাকিলে জবটো তাৰ পিছত আফতাৰ টু ইয়াৰ্চ মই বেলেগ এটা জব পালোঁ এটা ৰিয়েল ইষ্টেট কোম্পেনীত চ' ৰিয়েলষ্টেট কোম্পানীত মই এজ এ ৰিয়েল ইষ্টেট চেল্চত মই জইন কৰিলোঁ যিটো নৰ্থ ইষ্টৰ ওৱান অফ দা বিগেষ্ট বিল্ডাৰ্চ হয় বৰ্তমান চ' তাতে মই বৰ্তমান কাম কৰি আছোঁ এতিয়া চ' সেইটো হিচাপত এতিয়ালৈকে মই সেইটো কোম্পেনীতে আছোঁ আৰু ফিউচাৰ থিংকিং ফৰ লং লং টাৰ্ম ইন দিজ কোম্পেনী দেন মাজতে মোৰ এংগেজমেণ্টো হৈ গ'ল এতিয়া মই এইটো বছৰৰ শেষৰফালে মোৰ বিয়াৰ কথাও চলি আছে চ' সেইটোও জলদি হৈ যাব আৰু আমাৰ ঘৰত মোৰ দেউতা আছে মা আছে দেন দাদা আছে আৰু বাইদেউ এজনী আছিল বাইদেউ বিয়া হৈছে এতিয়া বাইদেউ আছে চ' এইকেইজন মোৰ ফেমিলী মেম্বাৰ হয় মোৰ দেউতা মোৰ ৰিটায়াৰ্দ টিছাৰ হয় আৰু দাদা গুৱাহাটীতে এতিয়া কাম কৰি আছে এটা কোম্পেনীত চ' তেখেতসকল আছে মোৰ ঘৰত এতিয়া মোৰ ফেমিলী এণ্ড আই এম এংগেইজ্ড টু ডা লাভ অফ মাই লাইফ জাহ্নবী আৰু এইটো বছৰতে এইটো বছৰৰ শেষৰ ফালে আমাৰ বিয়াখনো হৈ যাব আৰু এতিয়া লাইফ ইজ গুড ভালকে চলি আছে চব এভ্ৰিথিং ইজ গুড এভ্ৰিথিং ইজ গ'য়িং নাউ টু ওৱেল চব খিনি বস্তু এতিয়া ভালে ভালে চলি আছে ফিউচাৰক লৈ বহুত সপোন আছে এ মেনি ড্ৰিম্ছ ফৰ দা ফিউছাৰ সেইখিনি ফুলফিল কৰিবলৈ ট্ৰাই কৰি আছোঁ আই এম ট্ৰায়িং মাই বেষ্ট টু বি বেষ্ট এট মাই জব যিমানখিনি কৰিব পাৰোঁ মই গোটেইখিনি বস্তু কৰি আছোঁ আৰু সেইটো হিচাপে মই এতিয়া লাইফত আগবাঢ়ি গৈ আছোঁ আৰু গৈ থাকিম চ' অফিচ লাইফ ফেমিলী লাইফ গোটেইখিনি এটা বেলেন্সত এতিয়া ধুনীয়াকৈ চলি আছে আৰু হ'প তেনেকৈ চলি থাকিব সদায় ভগবানৰ ওচৰত এইখিনিয়ে আশা থাকিলে মোৰ আৰু এইখিনিয়ে মোৰ বিষয়ে ক'ব লগা আৰু মোৰ বাইদেউজনী মোৰ ছিষ্টাৰ এল্ডাৰ ছিষ্টাৰ তাইৰ বিয়া হৈছে বৰপেটাত আৰু মোৰ দুটা ভাগিনো আছে বিশান এণ্ড হয় দুটা ভাগিন আছে মোৰ আৰু সৰু হৈ আছে এতিয়া বহুত ডে আৰ ভেৰি কিউট মাজে মাজে মই লগ কৰিবলৈ যাওঁ আৰু এতিয়া যাবৰ ইচ্ছা গৈছে কিন্তু যাব পৰা নাই ফৰ চাম ৱৰ্ক দেফিনেটলি বহুত জল্ডি মই যাম বুলি ভাবি আছোঁ সিহঁতৰ তালৈ চ' জল্ডি গৈ পেলাই সিহঁতক এবাৰ মই লগ কৰি আহিম আৰু এইখিনিয়ে বস্তু এইখিনিয়ে মোৰ এতিয়া ক'ব লগা মোৰ বিষয়ে বাকী ফিউচাৰৰ কথা ফিউচাৰত যি যি হ'ব দেফিনেটলি দেখা যাব ভগবানে চব ভাল কৰিব